হেল্ল' হয় কি মডেল আছিল আপোনাৰ টেম্পাৰটো গৈছিল নে নে আপোনাৰ কি গৈছিলে

টেম্পাৰটো ফাটিছে নে আপোনাৰ ডিছপ্লেটো ফুটিছিলে তেতিয়াহ'লে আপোনাৰ অলপ দাম আহিব আপোনাৰ এইটো ফল্ডাৰ আহে আপোনাৰ টেমপাৰ ডিছপ্লে আৰু ভিতৰৰ এল চি ডিখন দুয়োটাই এটা ফল্ডাৰত আহিব চিংগল চিংগল নাহিব আপোনাৰ পৰিব আপোনাৰ তিনি হেজাৰমান টকাৰ ভিতৰত আহিব মই মানে কি হৈছে এতিয়া একচুৱেলি আমাৰ ইয়াত ষ্টকটো নাই আপুনি যিটো মডেলৰ কথা ক'লে সেইটোৰ ষ্টক আমাৰ ইয়াত নাই বৰ্তমান মই অৰ্ডাৰ কৰিছোঁ ৰিচেণ্ট আহিব চাগৈ এইকেইদিনৰ ভিতৰতে তাৰপিছতহে আপোনাক জনাব পাৰিম তেতিয়া আপোনাক ক'ব পাৰিম কিমান কি পৰিব নপৰিব ভালতো হ'ব কিন্তু বস্তুটো আপোনাৰ যিটো ডিছপ্লেটো ভাঙিছে সেই ডিছপ্লেটো এতিয়া বৰ্তমান আমাৰ ষ্টকত নাই ডিছ অঁ সেইটো অৰ্ডাৰ কৰিছোঁ কেতিয়ামানে আহে তেতিয়া আপোনাৰ ফোন নম্বৰটো পাইছোঁ নহয় আহিলে আপোনাক মই জনাম